কচোন অঁ হ'ব কি মাছ লাগিব অঁ বিলৰ লাগিবনে পুখুৰীৰ মাছ লাগিব আছে আছে বিলৰ মাছ আছে অঁ লোকেল বিলৰ মাছ লাগিব নেকি হ'ব ৰৌ চাৰে তিনিশকৈ দিছোঁ অঁ হ'ব বাৰু অঁ অঁ হ'ব দে আৰু বেলেগ মাছ ল'বনে বৰালি হ'ব বৰালি মাছ হ'ব বৰালি মাছ পা পাঁচশ টকা কিল' অঁ বাৰু পঞ্চাছ টকামান কমাম কিল' প্ৰতি পাঁচ কেজি কাটি দিবনে নে গোটাকৈ দিব গোটা অ' পাঁচ কিল' বা ছয় কিল' দি দিম না হাঁ সৰু মাছ হ'ব কি মিছা মাছ লাগিবনে পুঠি মাছ লাগিবনে নে মোৱা মাছ লাগিব মোৱা মাছ কেই কিল' লাগে পাঁচ কেজি মোৱা মাছ মোৱা মাছ দাম হ'ব চাৰিশ টকা কিল' বিলৰ পৰাই আনিছে মোৱা মাছ অঁ আৰু কিবা মাছ ফ্ৰাই কৰিবলৈ কিবা মোৱা এই নাৰ মাছ লাগিবনে হয় নেকি দুই কিল' কাটি পেলাই অঁ অঁ অঁ

অঁ হ'বনে অঁ দে